হয় আছে মইতো সৰুতে বহুত শান্ত আছিলো সৰুৰ পৰাই মই বহুত শান্ত আছিলো লগতে মানে যোনে যি কয় মই তাকেই শুনো আৰু কোনোবাই যদি কিবা কৈয়ো দিয়ে মানে মই কান্দি দিওঁ দুখত মানে তৎক্ষণাৎ মোৰ কথাত মানে দুখ লাগি যায় আৰু মই কান্দি দিওঁ তাৰ পিছত মই স্কুলত থাকোঁতেও মই যেতিয়া ক্লাছ থ্ৰী আছিলো তেতিয়া মোক মোৰ চুলি সকলোতকৈ মানে লগৰ ছোৱালীবিলাকতকৈ মোৰ চুলি দীঘল আছিলে আৰু মোৰ মানে লগৰ ছোৱালী এজনী বহুত বদমাছ আছিলে তাইৰ তাৰমানে সহ্য হোৱা নাছিলে যে তাইৰ মানে মোৰ চুলি দীঘল সেইকাৰণে গতিকে তাই কি কৰিছিলে মনে মনে পিছফালৰ পৰা চুলি কাটি দিছিলে তাৰ পিছত মই ঘৰত আহি মই এতিয়া কি কম ঘৰত ঘৰত গম পালেওতো মোক মায়ে গালি দিব গতিকে মই ক'ব পৰা নাছিলো তাৰ পিছত মই এনেকেই হঠাতে মানে মা গম পালে তাৰ পিছত মানে মোৰ ঘৰৰে মানে হেৰি আছিলে মোৰ বৌজনী মানে নিকিৰ মাক হয় হেৰি আছিলে তাতে স্কুলতে কাম কৰিছিলে নিকিৰ মাকে গম পাইছিল কথাটো তাৰ পিছত বৌৱে গম পাই তাইক গালি দিছিলে বাৰু তাৰ পিছত তাই সেইবিলাক নকৰোঁ বুলি কৈছিলে তাৰ পিছত সেইবিলাক গ'ল আৰু ক্লাছ ফ'ৰত থাকোঁতেও মোৰ লগৰ এজনী ছোৱালী আছিলে তাই বহুত বদমাছ আছিলে এইজনী নহয় এইজনী বেলেগ তাৰ পিছত গালি দি মানে বহুত বদমাছ আছিলে তাৰ পিছত তাই মানে কি কৰিছিলে এজনী লগৰ ছোৱালীকে কৈছিল হাইব্ৰীড জলকীয়াৰ কথা কৈছিলে মানে আনিব দিছিলে ঘৰৰ পৰা তাই লৈ গৈছিল লৈ যাই মানে সেই ছোৱালীজনীক দিছিল দি পেলাই আমাক কি কৰিছিলে সেই বদমাছ লগৰ ছোৱালীজনীয়ে আমাক বাথৰূমৰ ভিতৰত নিছিল তিনিজনীক নিছিল তাৰ পিছত নি পেলাই আমাক হাইব্ৰীড জলকীয়া খুৱাই দিছিলে তাৰ পিছত আমি খাই দিছিলো আৰু যিহেতুকে মানে মই সকলোৰে কথা শুনিছিলো গতিকে মানে তাই ছোৱালীজনী এনেকুৱা আছিল যে তাইৰ লগত যদি ভাল হৈ থাকিব পাৰিম ন তেতিয়াহ'লে মানে মানে তাইৰ লগ হৈ থাকিব পাৰিম সেইটোৱে সেইটো আছিলে গতিকে মইতো সকলোৰে কথা শুনিছিলো গতিকে তাইৰো মই ফ্ৰেণ্ড আছিলো ইহঁতে অলপ অলপমান মানে প্ৰতিবাদ কৰে যিহেতুকে মানে ইহঁতে সিমান এটা হেৰি নাপায় আৰু গতিকে মই তাইৰ লগ আছিলো কাৰণে তাই মোক অকণমান খুৱাই দিছিল জলকীয়া আৰু তাই যোনজনী ছোৱালীয়ে নিছিল জলকীয়া তাইক অকণমান বেছি খুৱাইছে আৰু বাকী এজনী লগৰ ছোৱালীক আৰু বহুত খুৱাই দিছিল তাই কান্দি আছিল তাৰ পিছত এনেকৈ আছিল আৰু বহুত কিবা কিবি আছিলে মই মানে বহুত শান্তই আছিলো সৰুৰ পৰাই শান্ত মানে মোৰ অকণমান কথাতে মানে দুখ লাগি যায় মানে কোনোবাই কিবা ক'লেই মোৰ অকণমান কথাতেই কান্দি দিওঁ এতিয়া বাৰু বহুতখিনি হেৰি হ'লোঁ মানে বহুতখিনি অকণমান হ'লেও ষ্ট্ৰং হ'লো আৰু তাৰ পিছত এনেকৈ স্কুলৰ পৰা অহা যোৱা কৰোঁ মোৰ মানে বা আছিলে খুড়ীমাহতঁৰ বা আছিলে মো ৰ স্কুলৰ পৰা অহা যোৱা কৰোঁ মানে ৰখি থাকোঁ ভাত খোৱা হোৱালৈকে এনেকৈ একেলগে অহা যোৱা কৰিছিলো খেলিছিলো তাৰ পিছত মোৰ দাদাৰ ল'ৰা নিকি আছিল নিকিৰ লগতো খেলিছিলো আমি মানে যেতিয়া সৰু আছিলো তেতিয়া যেতিয়া পোন্ধৰ আগষ্টত আমি এনেকৈ জাতীয় পতাকা উত্তোলন কৰিছিলো ঘৰতে উত্তোলন কৰিছিলো নিকি মই বা এনেকৈ লগলাগি তিনিওজনীয়ে এনেকৈ হেৰি কৰিছিলোঁ কৰি বুট জিকাইছিল সিহঁতে তাৰ পিছত এনেকৈ আমি হেৰি কৰিলোঁ এইবিলাক বহুত কিবা কিবি স্মৃতি আছে জড়িত